উৎসৱ বুলি ক'লে আমাৰ বিশেষকৈ উৎসৱ বহাগবিহু মাঘবিহু এনে আমি মাঘবিহুত বেছি আনন্দ ফুৰ্তি কৰোঁ মাঘ বিহুৰ আমি মাঘ বিহু অহাৰ লগে লগে আমি বহুত আগৰ পৰাই আমি পিঠা পনা এইবিলাক বনোৱাত ব্যস্ত হৈ পৰোঁ বহুত কিবা কিবি লাৰু পিঠা এইবিলাক বনাওঁ মাঘবিহুত আমি বৰাচাউলৰ পিঠা বনাওঁ পুলি পিঠা বনাওঁ নাৰিকলৰ লাৰু তিলৰ লাৰু চিৰা মুড়ি এইবিলাক আমি এইবিলাক সব বস্তু বনোৱা হয় নাৰিকলৰ পিঠা বৰাচাউল আৰু নাৰিকল চেনি বা গুড় এইবিলাকদি বনোৱা হয় আৰু পুলি পিঠাত পিঠাত নাৰিকল চেনী এইবিলাক দি গাখীৰত পগাইকিনে বনোৱা হয় আৰু নাৰিকলৰ লাড়ু নাৰিকল চেনী ভাজি নাৰিকলৰ লাড়ু বনোৱা হয় আৰু তিলৰ লাড়ুত তিল গুড় বনোৱা হয় আৰু আমি চিৰা আমি চাউলৰ পৰাই পাওঁ মুড়ি আমি চাউলৰ পৰাই আমি ভাজি মুড়ি বনাওঁ সান্দহ গুড়ি বনাওঁ সেইবিলাকেই মাঘবিহু উৰুকাত আমি মাছ মাংস খুব কিবা কিবি আমি এইবিলাক বনোৱা হয় বহুত বস্তু বনোৱা হয় এইকাৰণে মাঘবিহু উৎসৱটো আমাৰ কাৰণে বহুত আনন্দৰ বহুত ভাল লাগে ভাল হয় আমাৰ কাৰণে

মাংস যেতিয়া আমি বনাওঁ মাংস পিয়াজ জলকীয়া আদা নহৰু এইবিলাক বহুত কিবা কিবি মছলা দি আমি ধুনীয়াকে মাংস বনাওঁ মাছ আমি বিলাহী আলু এইবিলাকে আমি মাছ বনাওঁ তাৰপিছত এখন নিৰামিষ চব্জি বনাওঁ মাটিৰ দালি আৰু মাটিৰ দালিত আমি মাটিৰ আলু মাটিটোত আলু দি আমি বনোৱা হয় তাৰপিছত আকৌ ভাজি এইবিলাক বহুত কিবা কিবি আমি আইটেম বনাওঁ মাঘ বিহুত এই কাৰণে আমাৰ কাৰণে মাঘবিহু বহুত ভাল হয়